হেল্ল' অ' চয়নিকা গোঁহাই হয়নে অ' মই অংকনা বৰগোঁহাইয়ে কৈছিলোঁ অ' টুৰিষ্ট এজেঞ্চি এটাৰ পা আপোনাৰ নাম পালোঁ আপুনি টুৰিষ্ট গাইড হিচাপে কাম কৰি আছে বুলি গম পাইছোঁ আ হয় মই উজনি অসমত চাহ বাগান চাবলৈ যাব বিচাৰিছোঁ আপুনি সহায় কৰিব পাৰিবনে অ' মই এই মাহতে যোৱাৰ কথা আছে আঠাইছ তাৰিখ মানে হয়তো যোৱা হ'ব হয়

হয়

আৰু হয় আৰু মেনেজাৰৰ যিসমূহ বাংলো আমি সেইসমূহ চাব পাৰিমনে অ' তাত মানে ব্ৰিটিছ যুগৰো কিছুমান বাংলো আছে বুলি শুনিছোঁ অ' হয় আপোনালোকৰ মানে সম্পূৰ্ণ মানে গাড়ী চাড়ীৰ ব্যৱস্থা আছেনে মই গ'লেই হ'ব তালৈ হয়

হ'ব তেন্তে মই আপোনাৰ লগত যোৱাৰ আগে আগে যোগাযোগ কৰিম হয় হয় মই আৰু মোৰ পৰিয়াল যাম অ' অহ ঠেংক ইউ অ' অহ হ'ব দিয়ক অ'